হেল্ল' ছুইগী নেকি হয় মই দুটা বিৰিয়ানী অৰ্ডাৰ দিছিলোঁ চিকেন বিৰিয়ানী অঁ অৰ্ডাৰ নাম্বাৰ ছিক্স টু নাইন জিৰ' জিৰ' ছেভেন অঁ তাকেই আপোনালোকে কৈছিলে যে প্ৰায় পঁচিছৰ পৰা ত্ৰিছ মিনিট মানত আহি পাব এতিয়াটো চল্লিছ মিনিট হৈ গ'ল আপোনালোকে সোনকালে দিয়ক আকৌ আমি আৰে আপোনালোকে সোনকালে দিয়ক প্ৰেমিকা ৰখি আছে ন হাৰে তেনেকৈ কেনেকৈ হ'ব দাদা সোনকালে দিয়ক আমি এঠাইলৈ যাম এতিয়া খাই মেলি এতিয়া চাওক ভৰ দুপৰ হৈছে ৰাতিপুৱাৰ পৰা একো নাই খোৱা সোনকালে দিয়ক আপোনালোকে মা মনসাৰ পৰা অৰ্ডাৰ দিছিলোঁ তাৰ পৰা ইউনিভাৰ্ছিটী আহি পাওঁতে ইমান টাইম লাগে নেকি সোনকালে দিয়ক আপুনি জামত আছে গম পাইছোঁ জামত থকাৰ কাৰণে আপুনি কি ডিচকাউণ্ট দিব নেকি আপুনিতো ডিচকাউণ্ট নিদিয়ে ন ডিচকাউণ্ট দিয়ে যদি কওঁক এঘণ্টা আৰু ৰৈ দিম আধা দামত দিয়ক চাৰিটা দিব একেটা দামতে আপুনি চাৰিটা দিয়ক তেতিয়া হ'ব মই ডিচকাউণ্ট এঘণ্টাও ৰৈ দিম হ'ব নেকি ব্ৰেকআপ হ'লে কিন্তু দিগদাৰ আছে দেই আপোনাৰ ইমান আগ্ৰহেৰে ছমাহৰ মূৰত লগ পাইছোঁ ছমাহৰ মূৰত লগ পাইছোঁ একেলগে চিকেন বিৰিয়ানীটো খাম বুলি ভাবিলোঁ আপুনি আৰু ইমান দেৰি কৰে জামত ফঁচি আছে আপুনি তাতকে মই মা মনসাত গৈ নিজেই খাই আহিব পাৰিলো হয় ন এ আপোনালোকৰো ফিলিংছ নাই দিয়ক এই তেনেকে ক'লে নহব নহয় দাদা দিয়ক দিয়ক সোনকালে আহক বেছি দেৰি হ'লে দিগদাৰ হ'ব দিয়ক সেই পাঁচ মিনিটত আহক আহক ইয়াতে ৰৈ আছোঁ আপোনালৈকে অঁ ঠিক আছে ধন্য়বাদ ঠিক আছে ঠিক আছে